কৃষিৰ ক্ষেত্ৰত ভাললগা দিশবোৰ হৈছে যেতিয়া বহু কষ্টৰে আমি খেতিডৰা কৰি থৈ আহোঁ ৰুই মেলি যেতিয়া থৈ আহোঁ তেতিয়া ভাল লাগে যেতিয়া সজাল ধৰে ৰুই থৈ অহা ৰোৱাখিনি সেইখিনি যেতিয়া সজাল ধৰি বাঢ়িবলৈ ধৰে তেতিয়া চাই খুব ভাল লাগে আৰু কাতি মাহত চাকি দিব গ'লে যেতিয়া ধানবিলাকৰ ফুল ফুলি থাকে ধানডৰা যেতিয়া বেছি ধুনীয়া লাগে আৰু কৃষকসলৰ বা আমি কৰা নিজৰ কষ্টৰ পৰিমাণটো আমি বুজি পাওঁ আৰু সেইখিনি চাই আমাৰ খুব আনন্দিত লাগে